হেল্ল' হেল্ল' অ হেল্ল' শুনিছোঁ কওকচোন অ হয় হয় লাগিছে অ অ কওকচোন বাৰু আপুনি কিবা কিবা বিচাৰিছিলেনি বাৰু অ হয় হয় ভাজি আছোঁ এতিয়া এতিয়া আপোনাৰ দিয়া হৈছে ৰেকৰ দিয়া হৈছে আলমিৰা আলমিৰা দিয়া হৈছে তাৰপিছত আকৌ আলনা দিয়া হৈছে এনেকৈ আপোনাৰ আকৌ হেৰিয়ৰ দিয়া হৈছে ওম টেবুলৰ হয়নি ঠিক আছিলে তেতিয়াহ'লে আপুনি জল্দি আহিব যিমান জল্দি আহে মানে সিমান সোনকালে লাগে মানে অ'ফাৰটো প্ৰায় দুদিনমানহে থাকিব যদি আকৌ আপোনাৰ দেৰি হৈ যায় অ'ফাৰটো উঠাই দিয়া হ'ব তাৰমানে

আপুনি যিমান জল্দি আহে সিমান আপুনি সোনকালে আপুনি বস্তুকেইটা পাব বা মানে বস্তু সীমিত হৈ আছে মানে সেইকাৰণে আপুনি যিমান জল্দি আহে সিমানটো সোনকালে বস্তুকেইটা পাব নহয়বা বস্তুকেইটা আদায় হৈ যাব অ'ফাৰো শেষ হ'ব অ ঠিক আছে আপুনি কাইলৈ সোনকালে আহিব ওম ঠিক আছে অ